তাৰপাছত কেতিয়াবা দুপৰীয়া সময়ত গীটাৰত গীটাৰখন ইউটিউবতে উলিয়াই লওঁ তাৰপিছত নিজে গাই থাকোঁ

আ আচলতে আবেলি সময়ত গানবিলাক গাই পিনি বেছি ভাল লাগে আবেলি সময়ত মাতটো মানে ৰাতিপুৱা সময়ত যিটো ভগা ভাগি থাকে অলপ সেই মাতটো আবেলি সময়লৈ অলপ ঠিক হৈ যায়গৈ মানে আবেলি মাতটো ধুনীয়াকৈ ওলায় তাৰপৰা আবেলিলৈ বা কেতিয়াবা গান গাম বুলি ভাবি ল'লে ৰাতিপুৱা এইবিলাক মৌজোল বা অন্য কিবাাকিবি খাই ল'লে মাতটো বেছি ধুনীয়াকৈ ওলায়

কেতিয়াবা মোকো গান চান গাবলৈ মাতে গাওঁ ভাল লাগে গাই বাকী গান গোৱা গান গোৱাৰ উচিত সময় বুলিবলৈ তেনেকৈ নাই কেতিয়াবা কলেজলৈ গৈ কলেজত লগৰবিলাকৰ লগত গান গাই পিনি খুব ভাল লাগে

এ এক্সট্ৰাকৈ প্ৰেক্টিছৰ সময় বুলি তেনেকৈ নাই তেনেকৈ লগত গাওঁতে গাওঁতেই প্ৰেক্টিছটো হৈ যায় আৰু লগতে এণ্টাৰটেইনমেণ্টো হয় গান গোৱাও হয় কিবা এটা শিকাও হয় অভ্যাস হয় সব একেলগে হৈ যায় আৰু

এনেকৈ লগত এ আকৌ কেতিয়াবা গাড়ী চাৰি লৈ ওলাই গ'লেও মিউজিকটো মানে গাড়ীত বজাই লৈ পিনি লগত সবেই চিঞৰি চিঞৰি পূৰা গাই যাওঁ তেতিয়া যোৱাৰ মানে আমেজটো থাকে নহ'লে কোনোবাই

সব মন চন বেয়া হৈ থাকিলেও মিউজিক শুনিলে বা গানটো গান এটা গাই দিলে মনটো মানে ভাল লাগি যায়

তেনেকৈ স্কুলৰ টাইমখিনি তেনেকৈয়ে কেনেকৈ গ'ল মানে বুজিয়ে নাপালোঁ ধৰিবই নোৱাৰিলোঁ বহুত সোনকালে টাইমখিনি গুচি গ'ল

তেতিয়া এটা জুবিন গাৰ্গৰ এটা বহুত মানে ভাল লগা গান আৰু মোৰ ভাল লগা গান হেৰ' বাঁহী গানটো গাইছিলোঁ সেই গানটো শুনি সবেই ভাল পাইছিলে কিন্তু

বাকী এনেই গানৰ ক্ষেত্ৰত মই জুবিন গাৰ্গৰ বহুতকেইটা গান শুনি ভাল লাগে এইবিলাক মায়াবিনী শুনি ভাল লাগে মোৰ মনৰে কল্পনা তাৰপৰা হেৰ' বাঁহী তাৰপৰা বাঁহী বাঁহী বুলি এটা ধুনীয়া গান আছে সেইবিলাক শুনি পিনি ভাল লাগে

মুডটো ভাল হওক বেয়া হওক এইকেইটা গান শুনি সকলো টাইমতে মানে এইকেইটা গান খাপ খাই যায় শুনি ভাল লাগে মানে যেতিয়াই নহওক এই

তেতিয়া মানে সেই জুনিয়ৰটোৰ পৰা শুনি ভাল লগা দেখি তেতিয়াৰ পৰা মানে জুবিনৰ মই বেছি বহুতখিনি গান বেছিকৈ শুনা হ'লোঁ মানে কোনখিনি গান বেছি গাবলৈ বেছি ভাল হ'ব বা কোনখিনি গান মই গালে বেলেগে শুনি ভাল পাব কিয়নো মানে সবৰে মুখত সববোৰ নোশুৱাই ন' সকলোৱে গালে সব শুনি ভালো নালাগে সেইটো কাৰণে মোৰ সুৰত বা কোনটো গান শুনি ভাল লাগিব মোৰ মাতটোত জুবিনৰ কোনটো গান বেছি ভাল লাগিব এইবিলাক চাবলৈ ল'লোঁ চাই শুনি

বাকী আৰু গান গাই ভাল পাওঁ বুলিলে ৰাতি ভাওনা আখৰাত তেতিয়া এই আখৰাৰ গীতসমূহ প্ৰৱেশৰ গীত বা যুদ্ধৰ গীতসমূহ ভাওনা নাট এখনৰ সামৰণি গীত এই গীতবিলাক মানে অভ্যাস কৰা হয় আমাৰ গাঁৱতে এজন দাদা এজন আছে তেওঁ আগৰ পৰা বহুত গীত গায় মানে মইতো আগতে প্ৰথমটোতো তেওঁৰ লগত একেলগে ভাওনা কৰিছিলোঁ তেওঁ লগত সেই ভাওনা কৰাৰ পিছত লাহে লাহে তেওঁৰ গানবিলাক শুনি গানবিলাকো গাবলৈ মন গ'ল গীতবিলাক গাই চাবলৈ মন গ'ল তাৰপৰা তেতিয়াৰ পৰা এই ভাওনাত মানে গীতবিলাক গোৱা আৰম্ভ কৰিলোঁ মানে তেতিয়া

সময়বিলাক তেনেকৈ পাৰ কৰি ভাল লাগে কেতিয়াবা আপোনাৰ কলেজৰ বন্ধৰ সময়ত গৰমৰ বন্ধৰ সময়ত আগতেতো সৰুতেতো মামা ঘৰলৈ যোৱা হয় ক'ৰবালৈ যোৱা হয় ইফালে সিফালে ফুৰিবলৈ যোৱা হয় আজিকালি ইমান ফুৰা চকা ইমান নহয় ঘৰতে সেইকাৰণে ইউটিউবতে গান এটা উলিয়াই লওঁ গান শুনি শুনি লগতে গাই অভ্যাস কৰি থাকোঁ আৰু

সেই স্কেলৰ ইনষ্টুমেণ্টটোৰ স্কেলৰ লগত যেতিয়া মিলাই পিনি গানটো গোৱা হয় তেতিয়া শুনি বহুত ভাল লাগে মানে

তাৰপৰা মাহঁতে মানে মোৰ নি মোৰ মাতটোকে ধৰিব পৰা নাই মানে সেই মাতটো মানে ইমান ধুনীয়াকৈ ওলাইছিলে গীটাৰৰ লগত

কেতিয়াবা নিজে শোৱা টাইমত নিজেই নিজৰ গানটোকে শুনি থাকোঁ মানে ইমানে ভাল লাগে এইটো গান কেনেকৈ ইমান ভাল হৈ গ'ল জানো বাকী এইবিলাক জ্যোতি সংগীত ৰাভা সংগীত আজিকালি বহুত কমকৈ গোৱা হয় কাৰণ হাৰমনিয়াম বজোৱা বা তবলা বজোৱা তেনেকুৱা লগৰ আজিকালি নাই দিন জ্যোতি সংগীত ৰাভা সংগীত গোৱা নাই আধুনিক গীতবিলাক গোৱা হয় মানে সাধাৰণতে আধুনিক গীত এটা গালে ইউটিউবত

বাকী সেয়াই তেনেকৈয়ে যে সেইবিলাক সময়তে এতিয়া গান গাই ভাল লাগে নিৰ্দিষ্ট সময় বুলিবলৈ নাই বিশেষকৈ আবেলি সময়কণত ভাল লাগে আৰু ৰাতি কেতিয়াবা

দিনে ৰাতিয়ে পঢ়ি পঢ়ি আমনি লাগে পঢ়ি আমনি লাগিলে আৰু একদম পূৰা চিঞৰি চিঞৰি গানকে গাই দিওঁ এটাইতো একদম খঙতে মানে কিবা হৈ যায়গৈ মানে প পৰীক্ষা আছে তই গান চিঞৰি গান গাই আছ এনেকে তেনেকে

দুটা তিনিটাত শোৱা হয় কেতিয়াবা ৰাতি এঘাৰটাতো গান চান গাই দিয়া হয় তপা ৰাতি অহা দেৰি হয় দহটা চাৰে দহটাত আহে

সব দৰ্জা চৰ্জা মাৰি লওঁ মাৰি লৈ নিজে গান গাই থাকোঁ আৰু তাৰপৰা পঢ়া টাইমতো পঢ়ি থকাৰ মাজতে কেতিয়াবা গান চান চিঞৰি চিঞৰি গাই দিওঁ তেতিয়া মায়ে সুধে কিতাপত সেইবিলাকে আছে নেকি বুলি তেনেকৈয়ে আৰু গান বিশেষকৈ আবেলি সময়কণত গাই পিনি বেছি ভাল লাগে তেতিয়া মাতটো একদম খোলা হৈ থাকে

কেতিয়াবা মা পাপাহঁতৰ লগত যদি কেতিয়াবা গাড়ী লৈ যদি কেতিয়াবা ওলাই যোৱা হয় তেতিয়া যাওঁতে বাৰু ইমান হেৰি নহয় ৰাতি অহালৈ যদি দেৰি হয় বা ৰাতি মানে ঘূৰি অহালৈ যদি ৰাতি হয় তেতিয়া পূৰা জুবিন গাৰ্গৰ ভাল লগা ভাল লগা গানগিটাক লগাওঁ লগতে নিজে গাড়ীত আহোঁতে পূৰা চিঞৰি চিঞৰি গাই আহোঁ আৰু গাই অহা তেনেকৈ গাই অহা ম মজাই বেলেগ সবেই ভণ্টিয়েও গাব লগতে চিঞৰিব মায়েতো পূৰা চিঞৰি চিঞৰি গাই আহিব লগতে গাই আহি ভাল লাগে কিবা এটা আৰু গোটেই সপৰিয়ালৰ লগত ক'ৰবালৈ গ'লে একেলগে গান গোৱা ইনেও মজাই বেলেগ কাৰণ তাত একো লাজ চাজৰ কথা নাথাকে আৰু তাত গান গাবলৈ মন গ'লে মাত ভাল হওক বেয়া হওক যেনেকে তেনেকে গাই দিব পাৰি তাৰপাছত